ভাৰতত শিক্ষা ব্যৱস্থাটো কেনেকুৱা বুলি ক'বলৈ গ'লে মানে আগতে এতিয়া শিক্ষাটো হৈছিলে গছৰ তলত লোৱা হৈছিলে শিক্ষাগ্ৰহণ কৰিছিলে ল'ৰা ছোৱালীবিলাকে তাৰপৰা এতিয়া গছৰ তলৰপৰা আহি পেলাই টোলৰ ব্যৱস্থা হ'ল য'ত শিক্ষাগুৰুকো শিষ্যসকলে কাম কৰি এটা দুটা কামত সহায় গুৰুক সহায় কৰি দিবলগীয়া হৈছিলে তাৰ পৰা আহি শিক্ষা ব্যৱস্থাটো লাহে লাহে সেই আপোনাৰ শ্ৰেণী কোঠাত সোমালেহি শ্ৰেণী কোঠাৰ পৰা এতিয়া চলি আছে আৰু আজিকালি বহুতো শিক্ষাৰ মাধ্যম আছে যেনে মোবাইলৰ সহায়তো আজিকালি ছাত্ৰ ছাত্ৰীসকলে শিক্ষা ল'ব পাৰে তাত নানা ধৰণৰ শিক্ষা ব্যৱস্থাৰ কাৰণে এপছ আছে আজিকালি আৰু বহুতো মোবাইলৰ জৰিয়তেও নজনা কথা জানে আজিকালি ল'ৰা ছোৱালীবিলাকে ছাত্ৰ ছাত্ৰীসকলে তাৰপৰা আৰু আনৰ আন দেশৰ তুলনাত ক'বলৈ গ'লে মানে আমাৰ দেশত শিক্ষা ব্যৱস্থাটো অলপ পিছ পৰি আছে কিয়নো বেলেগ দেশসমূহত এতিয়া চীন জাপান সেইবিলাকত প্ৰাথমিক স্তৰৰ পৰাই শিক্ষা কিতাপৰ শিক্ষাৰ উপৰিও কাৰিকৰী শিক্ষা দক্ষতাবৃদ্ধিৰ শিক্ষা আদি শিক্ষাবিলাক তেতিয়াৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰা হয় আৰু আমাৰ ভাৰতত সেইবিলাক শিক্ষাৰ বাবে আমি অন্য অন্য অন্য মানে আপোনাৰ কলেজ আছে বেলেগ শিক্ষা ব্যৱস্থা বেলেগ শিক্ষাৰ মাধ্যম আছে সেইবিলাকত ল'বলগীয়া হয় স্কুলত বা কলেজতে সেই শিক্ষাবিলাক লগতে মানে সামৰি দিয়া নহয় আৰু আজিকালি শিক্ষা ব্যৱস্থাটো তাৰ পৰা আপোনাৰ ক'বলৈ হ'লে আমি কি হেৰুৱাইছোঁ মানে আগৰ আগৰ দিনত এতিয়া শিক্ষা ব্যৱস্থাটো গুৰু শিষ্যৰ সম্বন্ধটো যেনেকুৱা আছিলে আজিকালি অলপ কমি কমি আহিছে যেন অনুভৱ হয় ঠিক হেৰুৱাইছোঁ কি হেৰুৱাইছোঁ বুলিও নহয় আৰু আৰু উন্নত উন্নত কৰিবলৈ আমাৰ শিক্ষা ব্যৱস্থাটো কৰোঁ বুলিলে চৰকাৰে বহুতো ক্ষেত্ৰত উন্নত কৰিব পাৰে আমাৰো শ্ৰেণীবিলাকত কিতাপৰ শিক্ষাৰ উপৰিও কাৰিকৰী শিক্ষা দক্ষতাবৃদ্ধিৰ শিক্ষা আদি শিক্ষাবিলাক যদি প্ৰাথমিক স্তৰৰ পৰাই দিয়া হয় তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষতো শিক্ষা ব্যৱস্থাটো বহুতখিনি আগবাঢ়িব চৰকাৰে কৰোঁ বুলিলে সেইকেইটা ব্যৱস্থা যদি গ্ৰহণ কৰে আমাৰো শিক্ষা ব্যৱস্থাটো উন্নত হ'ব